হাঁহ কুকুৰা পালনৰ বাবে আমাৰ বাৰীৰ পিছফালে ডাঙৰ এটা পুখুৰী আছে তাতে হাঁহ হাঁহবিলাক চৰি থাকে পাতিহাঁহ ৰাজহাঁহ সেইবিলাক চৰি থাকে আৰু এই কুকুৰা কুকুৰাবিলাক বাৰীত খুটি খায় আৰু এনেকৈ লেতেৰা পানী পালে বা পোক পৰুৱা পালে সিহঁতি সেই তেনেকৈ বোটলি খায় বোটলি খোৱাৰ পাছত সিহঁতৰ ডাঙৰ হয় বাঢ়ি আহে কুকুৰাবিলাক সেই পশু পক্ষী সেইদৰে আমি পালন কৰি আমি পশু পক্ষীবিলাকক যত্ন কৰি ৰাখোঁ